হেল্ল'

হয় হয় কওকচোন হয় হয় অঁ হয় কওকচোন অঁ প্ৰেছ মীট দিব হয় হয় কেতিয়ালৈ হয় হয় কৰি আছো

অহা ছাব্বিছ তাৰিখে ন অহা ছাব্বিছ তাৰিখে হয় হয় অঁ ছাব্বিছ তাৰিখে ন অঁ অঁ এঘাৰমান বজাত ঠিক আছে বাৰু মই যাম বাৰু পাৰিম পাৰিম হয় হয় মোক হয় হয় আপুনি হোৱাটচাপতে দি দিব মোক ঠিকনাটো ঠিক আছে বাৰু দিয়ক হয় হয় ঠিক আছে